মই মোৰ ফটোবোৰ মানুহে চাবলৈ বুলি প্ৰদৰ্শন কৰিছিলোঁ আৰু নিজৰ ভাল লগা স্মৃতিবোৰ সজীৱ কৰি ৰাখিবলৈ ফে'চবুক ইনষ্টা এইবিলাকক প'ষ্ট কৰিছিলোঁ ইয়াৰ অভিজ্ঞতা বুলি ক'বলৈ হ'লে ভাল বুলিয়ে ক'ব লাগিব কিয়নো মোৰ একো একোখন ফটোত মোৰ স্মৃতি জড়িত হৈ আছে অঁ মই যেতিয়া ফে'চবুকত প্ৰথম ফটোখন দিছিলোঁ তাত দুশটামান লাইক আহিছিলে আৰু এশটামান কমেণ্ট আহিছিলে কমেণ্ট দিয়াবিলাকক মই ধন্যবাদ দিছিলোঁ আৰু ফে'চবুকত প্ৰথম ফটো দিছোঁ আৰু লাইক কমেণ্ট আহিছে মোৰ মনটো ভাল লাগিছিলে আৰু এয়াই আৰু মোৰ ফে'চবুকত ফটো দিয়া অভিজ্ঞতা বুলি ক'লে ভালেই আৰু